এক বস্তা দুই বস্তা এক কুইন্টেল দুই কুইন্টেল তাৰপাছত আলুৰ ক্ষেত্ৰত এক কেজি দুই কেজি পিয়াঁজৰ ক্ষেত্ৰত এক কেজি দুই কেজি তাৰপাছত মিঠাতেলৰ ক্ষেত্ৰত এক লিটাৰ দুই লিটাৰ

তাৰ ভিতৰত আমি যদি থলুৱা ভাষাত কওঁ তেতিয়াহ'লে নাৰিকল জোৰাকে নিয়া হয়